কামৰূপ মহানগৰত উদযাপন কৰা মেইন মূল সাংস্কৃতিক উৎসৱসমূহ হ'ল দীপাৱলী হোলী বিহু সংক্ৰান্তি এইবোৰ দীপাৱলীটো আমাৰ ইয়াত যথেষ্ট পৰিমাণে

যথেষ্ট পৰিমাণে পালন কৰে আৰু আমাৰ ইয়াত হোলী উৎসৱটো বিশেষকৈ বহুত উলহ মালহেৰে পালন কৰা হয় বৰদোৱাত বৰদোৱাত এই হোলী উৎসৱটো খুব ভালকৈ পালন কৰা দেখা যায় ইয়াৰ নগাঁওৰ মানুহবোৰ যথেষ্ট পৰিমাণে বৰদোৱাত গৈ এই হোলীৰ উৎসৱটো পালন কৰে দীপাৱলীত ফটোৱা বোম আৰু এই ৰকেটবোৰৰ কাৰণে যথেষ্ট পৰিমাণে পৰিৱেশ প্ৰদূষণ হোৱা দেখা যায় আৰু সেইবোৰৰ কাৰণে কিছুমান চহৰত এই দীপাৱলীৰ দিনা কেৱল চাকি বন্তি জ্বলোৱাটোহে নিয়ম কৰিছে তাৰোপৰি আমাৰ কামৰূপ মহানগৰত বিহু উৎসৱটো যথেষ্ট উলহ মালহেৰে মালহেৰে পালন কৰে আৰু সংক্ৰান্তিৰ দিনা প্ৰায় আমাৰ এই উৎসৱটোৰ যা যোগাৰ আৰম্ভ হৈ যায় সংক্ৰান্তিৰ দিনা আমাৰ বিহু আৰম্ভ হয় গতিকে সেইদিনাখনৰপৰাই মানুহবোৰে পিঠাপনা আদি সেইবোৰ খোৱা আৰম্ভ কৰে তাৰপিছত ব'হাগ বিহুত হুঁচৰি গাবলৈ যায় আৰু কাতি বিহুত আকাশ বন্তি জ্বলোৱা হয় পথাৰত কিন্তু যিহেতু কাম মহানগৰত এই পথাৰৰ পৰিমাণ কম গতিকে এইবোৰ পৰম্পৰা খুব কমেই দেখিবলৈ পোৱা যায় আৰু কাতি বিহুত ছৰী মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু এই ভোগালী বিহুত খানা খোৱা হয় আমাৰ ওচৰ পাজৰৰ ল'ৰা ল'ৰাবোৰৰ সৈতে আৰু গোটেই মানুহবোৰে মিলি খানা খায় গতিকে এইবোৰে কামৰূপ মহানগৰত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ আৰু এইবোৰেই আমাৰ পুৰণি পৰম্পৰাবোৰ ধৰি ৰাখিছে